হেল্ল' মন্দিৰত যাবা খুজিছিলোঁ যাবিনে কি মন্দিৰত এই হিৰিম্বা মন্দিৰত তাতো অ' গাড়ী এখন ভাৰা কৰি নিলে ই ৰিক্সা লাৱা যাই নেকি এখন তাকেইটো ই ৰিক্সাত আৰু ছয়টা হে ধৰিব অলপ বেছিকৈ যাব পালে ভাল লাগে খানা চানা খাব পাৰিলোঁ হয় খানা খানা খোৱাকৈ যাবি নে এনেই যাবি তাকেইটো ক'তো ফুৰিব যোৱা নাই বহুত দিন

অ' অলপ পইচা বেছি হ'লেও কথা নাই আৰু হয় এক টকা বেছিকৈ গ'লেও আপত্তি নাই অ' খানা খোৱাৰ কথা ন আকৌ অলপ সোনকালে যাব লাগিব ৰাতিপুৱা ও হেৰি নে পইচা ভাল একেলগে তুলি কিনে হেৰি কৰিবি শৰাই যোগাৰ ল'বিনে বেলেগ বেলেগকৈ শৰাই যোগাৰ কেনেকৈ ল'বি অ' খানা খোৱাটো ধৰ একেলগে সেনকৈ মিলাব পৰা যাব গোটেইখিনি

ধৰ মানুহ বেছি হ'লে পইচা কমকৈ হ'লেও হ'ব মানুহ কম হ'লে আকৌ ধৰ অলপ পইচা বেছিকৈ লাগিব দেচোন অ' দহটামান হ'লে ভাল হয় মানুহ বিচাৰিবিচোন মানুহ মইও লগ ধৰোঁ তাকেইটো অ' লগ বিচাৰ মইও লগ বিচাৰোঁ কেইটামান লগচগ বিচাৰি কিনে একেলগে গোটেইকেইটা লগ লাগি পেলাই গ'লে ভালো লাগিব অলপমান

অ' ক'তো খানা খোৱাও নাই ক'তো এইবাৰ গ'লে ভালকৈ খানাটো খাম আৰু অলপ সোনকালে যাম অ' অ' তাকেইটো ঘূৰিব পাৰিম নহ'লে আকৌ ৰান্ধি থাকিব লাগিলে ঘূৰিবই নাপাম অ' দে শুন হেৰি কৰিবি আৰু লগগিটা বিচাৰি কিনে ফোন কৰিবি মোক অ' দে